ফল মূল অতি জকমকীয়াভাৱে সজাই ৰখা হয় আৰু তাত কিছুমান দ্ৰব্য ব্যৱহাৰ কৰি ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি তাক মানে বজাৰত জকমকীয়া কৰি সজাই ৰখা হয় তাৰ ভিতৰত হ'ল পেষ্টিছাইড সাধাৰণতে তাত

মানুহে ঘৰতে খেতি কৰা ফল মূল ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ আনি বজাৰত তেওঁলোকে বিক্ৰী কৰে তেনেধৰণৰ ফল মূল আমি ভালদৰে চিনি পাই তাক ঘৰলৈ আনি খালে আমাৰ বিশেষ অপকাৰ নহয় তাৰপৰা আমাৰ উপকাৰহে হ'ব

এই সদাই বস্তু এটা কিনোতে তাক ভালদৰে চাই চিতি ফল মূলকিটি

বেমাৰ আজাৰৰ পৰা আমি সকাহ পাই থাকিম আৰু লগতে

এই এটা এই বেয়া পৰিকল্পনাৰ পৰা আমি সকলোকে বচাই ৰখাতো আমাৰ অতিকে প্ৰয়োজনীয়